অঁ অঁ এই কলেজৰপৰা পিকনিক এটা ওলাব লাগিছিল নহয় তাকে মইয়ো ভাবি আছিলোঁ এইটো কথা বহুত দিন বাৰু পিকনিক এটা যাব লাগিছিলে বুলি তাকে অঁ কোন কোন যায় অঁ ক'ত যাও এপিনে ঘাটত যাব পাৰি বাৰু বিশ্বনাথ ঘাটলৈ জেগাটোও ধুনীয়া তোৰ পানী চানী সুবিধাও আছে অঁ চফা এতিয়া কোন কোন যায় বা অঁ তাকে হাঁহ চাঁহ চ'ব লৈ যাম হাঁহ আকৌ গাহৰি আৰু হেৰি মাছ মাংস নোখোৱাখিনিয়ে পনীৰ থাকি যাব আৰু লগতে আৰু কেইটা ওলাই বা এতিয়া লগখিনিহে তাকে আৰু বস্তুপাতিখিনি দায়িত্বখিনিও আমাৰ তাতহে পৰিব আমি সেইকাৰণে মানে পইচাটো কিমানকৈ তোলা হয় তোৰ পাঁচশমানকৈ তুলি পেলাই আমি গোটেইখিনিয়ে তেতিয়া চ'ব বস্তু তোৰ মানে লৈ যাব পাৰিম টেন্টৰ কেৰাহী চেৰাহী একো নাই এইপাৰেই থাকক ইপাৰে হ'লে আকৌ কোনোবাই কোনোবাই নাযাওঁ বুলি ক'ব পাৰে ন পানীত ভয় খাবও পাৰে অসুবিধাও হ'ব তোৰ তেতিয়া পানী চানী আনিবলৈ আমাৰ অঁ তাকে এতিয়া ওলো কেই তাৰিখে ডেটটো ফিক্স কৰা হয় বা নহ'লে তোৰ ফেবুৱাৰীৰ পো পোন্ধৰ তাৰিখ মানে ফিক্স কৰি দে অঁ ফেবুৱাৰী পোন্ধৰ তাৰিখ মানে তেতিয়া গোটেইখিনি কোন কোন ওলাই কাইলৈ ডিপাৰ্টমেন্টত কথাটো উলিয়াওঁ ন আজি গ্ৰুপ এটা খোলোঁ নাই তাকে গ্ৰুপত আলোচনা কৰি ল'ম যদি নাখায় ব্ৰয়লাৰ থাকিব লোকেল মুৰ্গী কৰি দিম তাকেহে এতিয়া যদি ছোৱালী ওলাই তো তেতিয়া তোৰ মেক্সিম' লৈ ল'ম যদি চ'ব ল'ৰা ওলাই তেতিয়া বলেৰ' পিক আপ চিক আপতে হৈ যাব আৰু গোটেইখিনি উঠিবই ধুনীয়াকৈ বক্স লৈ যাম অঁ তেতিয়া কি হয় তাৰিখটো গ্ৰুপতে ভালকৈ হেৰি কৰি আলোচনাটো কৰি ল'ম ন ফিক্সটো অঁ অঁ